ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত মোৰ প্ৰিয় ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ আৰু অৰুণাচল প্ৰদেশখন কিয় মোৰ প্ৰিয় সেইটো মই ক'বলৈ লৈছোঁ অৰুণাচলৰ পাছিঘাট ভাৰতৰ অৰুণাচল প্ৰদেশ পূৱ ছিয়াং জিলাত অৱস্থিত এখন চিত্ৰময় চহৰ ছিয়াং নদীৰ পাৰত অৱস্থিত সেউজীয়া সেউজীয়া পাহাৰ আৰু সুন্দৰ প্ৰকৃতিৰ দৃশ্যৰে আগুৰি আছে পাছিঘাট অৰুণাচল প্ৰদেশৰ আটাইতকৈ পুৰণি চহৰ আৰু ইয়াৰ প্ৰশাসনিক কেন্দ্ৰ হিচাপে কাম কৰে পাছিঘাটৰ কিছুমান মূল উল্লেখযোগ্য দিশ হ'ল পাছিঘাটে চাৰিওফালৰ পাহাৰ নদী উপত্যকাৰ উশাহ লোৱাৰ দৰে দৃশ্য উপলব্ধ কৰে যাৰ ফলত ই প্ৰকৃতিপ্ৰেমী আৰু ফটোগ্ৰাফাৰৰ বাবে জনপ্ৰিয় স্থান অসমত ব্ৰহ্মপুত্ৰ বুলিও জনাজাত ছিয়াং নদী পাছিঘাটৰ কাষে কাষে বৈ যোৱা যাৰ ফলত নাও চলোৱা এংলিং আৰু নদীৰ ৰাফ্টিঙৰ সুযোগ পোৱা যায় চহৰখনত বিভিন্ন থলুৱা জনজাতি প্ৰত্যেকৰে নিজশ্ব অনন্য সংস্কৃতি পৰম্পৰা আৰু উৎসৱ আছে দৰ্শকে বিভিন্ন জনজাতীয় নৃত্য সংগীত আৰু হস্তশিল্পৰ জৰিয়তে চহকী সাংস্কৃতিক ঐতিহাসিক অভিজ্ঞতা লাভ কৰিব পাৰে পাছিঘাটে দৃশ্যপেট জৈৱ বৈচিত্ৰ ট্ৰেকিং আৰু হাইকিঙৰ দৰে দুঃসাহসিক কাৰ্য কলাপৰ বাবে পৰিচিত দৃশ্যমান ছিয়াং উপত্যকাৰ গেইটৱে' হিচাপে কাম কৰে পাছিঘাটৰ সমীপত অৱস্থিত এই অভয়াৰণ্যত হাতী হৰিণ বন্য ম'হ আৰু পৰিভ্ৰমী চৰাইকে লৈ বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ বাসস্থান যাৰ বাবে বন্যপ্ৰাণী অনুগ্ৰাহীসকলে এক আৱশ্যকীয় ভ্ৰমণ পাছিঘাট অঞ্চলটোত শিক্ষাৰ কেন্দ্ৰ হিচাপেও উত্থান ঘটিছে মহাবিদ্যলয় আৰু গৱেষণা কেন্দ্ৰকে ধৰি কেইবাটাও শিক্ষানুষ্ঠান আছে চহৰখনৰ পথ আৰু বিমানেৰে ভালদৰে সংযুক্ত পাছিঘাট বিমানবন্দৰে ইয়াক অঞ্চলটোৰ অন্যান্য ডাঙৰ চহৰৰ সৈতে সংযোগ কৰে আনহাতে পথৰ নেটৱৰ্কে ইয়াক চুবুৰীয়া চহৰ আৰু ৰাজ্যৰ পৰা প্ৰৱেশযোগ্য কৰি তোলে সামৰিকভাৱে পাছিঘাট প্ৰাকৃতিক সৌন্দৰ্য সাংস্কৃতিক বৈচিত্ৰ আৰু দুঃসাহসিক কৰ্মৰ সুযোগৰ এক অন্যান্য মিশ্ৰণ প্ৰদান কৰে যাৰ ফলত ই অৰুণাচল প্ৰদেশত অন্বেষণ কৰিবলৈ এক আকৰ্ষণীয় গহন্ত স্থান সেইবাবে মই অৰুণাচল প্ৰদেশ যাবলৈ ভাল পাওঁ